হেল্ল' অঁ মই আপোনাৰ ইয়াৰ পৰা কৈছিলোঁ যোৰহাটৰ পৰা আপুনি কি কওকচোন বাৰু এই বনৌষধিৰ বিষয়ে মই জানিব বিচাৰিছোঁ বনৌষধিৰ কি কি গুণ আছে অসমত

হয় ঠিক আছে বাৰু হ'ব ধন্যবাদ ইমান জনোৱাৰ বাবে অঁ